হয় অসমৰ বাতৰি কেন্দ্ৰসমূহ বুলি ক'লে অসমত প্ৰধানত আগৰে পৰা চপা মাধ্যমটোৱেই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছিল তাৰ পৰৱৰ্তী সময়ত অসমত ইলেক্ট্ৰনিক মাধ্যমে ভুমুকি মাৰে আৰু ইলেক্ট্ৰনিক মাধ্যম আৰু চপা মাধ্যম দুয়োটাই সমানে চলি আছে যদিও এতিয়া সেই সকলক ফেৰ মাৰিব পৰাকৈ ৱেব মিডিয়াৰো সৃষ্টি হৈছে ইয়াৰ ভিতৰত ক'বলৈ হ'লে কাকতৰ ভিতৰত অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা দৈনিক অসম আমাৰ অসম অগ্ৰদূত এইসমূহ কাকতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান সময়ত চপা মাধ্যমৰ গ্ৰাহক কমিছে তথাপিটো অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা অগ্ৰদূত আমাৰ অসম দৈনিক বাতৰি এইসমূহ বাতৰি এতিয়াও পঢ়োতাৰ মনত সাঁচ বহুৱাই ৰাখে আৰু এইসমূহৰ গ্ৰাহক এতিয়াও পোৱা যায় তাৰ ভিতৰত ইলেক্ট্ৰনিক মাধ্যম বুলি ক'লে এতিয়া প্ৰতিদিন টাইম নামৰ যিটো চেটেলাইট চেনেল সেইটোৰ জনপ্ৰিয়তাও আছে অসমত তাৰপিছত নিউজ লাইভ এইটো এটা জনপ্ৰিয় ইলেক্ট্ৰনিক মাধ্যম অসমৰ বাবে তাৰপিছত প্ৰাগ আছে প্ৰাগ নিউজ প্ৰাগ নিউজো বৰ্তমান অসমত প্ৰতিটো অসমৰ চুকে কোণে তেওঁলোকৰ প্ৰচাৰ অব্যাহত ৰাখিছে আৰু জনপ্ৰিয়তাৰ শীৰ্ষত স্থান ল'বলৈ সক্ষম হৈছে ডি ৱাই থ্ৰি চিক্স ফাইভ অসমত এটা সংবাদ মাধ্যমত ভাল ভূমিকা এটা লৈ আছে তাৰপিছত নতুনকৈ আকৌ গঢ় লৈ উঠিছে এন ডি টুৱেণ্টি ফ'ৰ তাৰ পিছত আহিছে এন ডি টি ভি তাৰ পিছত আহিছে এন কে টি ভি তাৰপিছত আহিছে নতুনকৈ প্ৰথম খবৰ বুলি আন এটা চেটেলাইট চেনেলে ভুমুকি মাৰিছে তাৰ ভিতৰত আৰু বহু কেইটা ৱেব মিডিয়াই ভাল কাম কৰি আছে তাৰ ভিতৰত অসমৰ টাইম এইট ৰিপৰ্টাৰ অসম ঈশান নিউজ এনেকৈ আদি কৰি আগশাৰীৰ ৱেব পৰ্টেলো গঢ় লৈ উঠিছে যাৰ ফলত অসমৰ সংবাদ মাধ্যমটোৱে এটা গতিশীল দিশ পাবলৈ সক্ষম হৈছে আৰু জনগণৰ বাবে এইটো এটা ভাল কথা যে অসমৰ সংবাদ মাধ্যমত ইলেক্ট্ৰনিক মাধ্যমেই হওঁক বা চপা মাধ্যমেই হওঁক বা ডিজিটেল মাধ্যমেই হওঁক সকলোৱে এটা সুন্দৰ ভূমিকা গ্ৰহণ কৰি আহিছে যাৰ ফলত সমাজখন সুস্থৰূপে পৰিচালনা কৰাত সহজ হৈছে আৰু সুস্থ মানসিকতা গঢ় লোৱাৰ ওপৰত এই চপা মাধ্যম ইলেক্ট্ৰনিক মাধ্যম বা ডিজিটেল মাধ্যমে এটা মূখ্য ভূমিকা পালন কৰি আহিছে